মই এবাৰ কলাজ আৰ্ট আৰু লিপাৰ্ণ আৰ্ট কৰিছিলো এইটোৰ কাৰণে মই বহুত গৰ্বিত এইটোৰ কাৰণে মোৰ শিক্ষকে মোৰ বহুত সুনাম কৰিছিলে আৰু মোৰ মা দেউতাই বহুত ভাল পাইছিলে এইটো এটা কাম হয় যিটো মই সদায় কৰিব বিচাৰোঁ